দাদা আমাৰ কেবখন যিটো ৰাস্তাত আহিলোঁ এতিয়া ইয়াত দেখোন বহুতবিলাক জাম হৈ আছে গতিকে আমি নিৰ্দিষ্ট সময়ত মই গাঁৱত ৰাখি থৈ অহা পেচেণ্টজনক আনিবগৈ নোৱাৰিম নেকি আপুনি চিন্তা চৰ্চা কৰকচোন আমি পাবলৈ যিডোখৰ জেগালৈ যাব লাগে তাত পাবৰ কাৰণে অন্য কিবা ৰাস্তাৰ সুবিধা আছে নেকি